হেল্ল' কিহে কি খবৰ কি কৰি কি কৰি আছে অ তাকেই আমাৰকেইটায়েও আজি খুব আমনি কৰি আছে জানেনে ফুৰিব যায় বোলে তাকে এবাৰ এপাক যাব নেকি নহ'লে আবেলিলৈ এ এহ এই সোণাৰী গাঁও পাৰ্কলৈ অ সোণাৰীগাঁৱৰ ফালে যাব পাৰি এপাক পাৰ্কখনলৈ লৈ যাব পাৰি আৰু ওম তাকে ৰাতিপুৱাৰ পৰা কাণ পকাই আছে আৰু ওম তাকে খুব ভাল পাইছে আৰু সিদিনা গৈ তাকে কৈ আছে আৰু সিদিনা অহাৰ পৰা আকৌ যাম আকৌ যাম এতিয়া আজি বন্ধ পাইছে ন' সেইটো কাৰণে আকৌ যাব বিচাৰি আছে অকলে ভালো নালাগে আপুনিও যদি যায় তেতিয়া ওম তাকে ওম এই বৰষুণ নিদিয়ে ব'লক ফুৰি আহোঁ এপাক ওম চাৰিটামানত ওলাই দিম আৰু নে কি তাৰপৰা দুঘণ্টামান থাকি অ চাৰিটামানত গৈ পেলাই দুঘণ্টামান থাকি গুচি আহিম আৰু নে কি ওম ওম ওম কি পিন্ধিব কি পিন্ধিম বুলি ভাবিছে

ওম তাকে